আমাৰ গাঁওখন ধেমাজী জিলাৰ অন্তৰ্গত চমাজান পঞ্চায়তৰ অন্তৰ্গত পানীতোলা নামটো হৈছে পানীতোলা এইখন এখন ঐতিয্যমণ্ডিত গাঁও বুলিয়ে ভাবোঁ যদি বুৰঞ্জীত ইয়াৰ কোনো উল্লেখ নাই তথাপিটো মুখে মুখে শুনামতে এক সময়ত এই গাঁওখন বিৰাট কাঠনি আছিল হেৰি কাঠনি বাঘ ভালুক ওলায় মানুহবিলাকে অ'ৰ ত'ৰ পৰা আহি বিভিন্ন ইয়াৰ কেইবাটাও সম্প্ৰদায় আছে এটা আছে মকামিলা কৰি ইয়াতে গাঁওখন হাবি কাটি মানে গাঁওখন বহিল আৰু প্ৰথমতে অলপ কম আছিল বুলি কয় এতিয়া বাৰু নাই কমছে পাঁচশ ছয়শ ঘৰমান হ'লগে আৰু হ'লেও এইখন এখম আমি এখন আমাৰ গাঁওখন এখন আদৰ্শ গাঁও গাঁও বুলিয়ে ভাবোঁ ইয়াত চাকৰি কৰা লোক কম আছে প্ৰায় মানুহখিনিয়ে খেতিয়ক খেতি পথাৰ ভাল হয় আৰু পঢ়া শুনা কাৰণে ইয়াত স্কুল আছে হাই স্কুল আছে এল পি স্কুল আছে তাৰপৰা এটা হৰি মন্দিৰ আছে আমি সকলোৱে তাতে মোকামিলা হৈ পিনি

ইশ্বৰৰ হৰি মন্দিৰত নাম লওঁ বহাগ বিহু মাঘৰ বিহুত সকলো সকলোৱে মিলা প্ৰিতীয়ে উৎসৱবিলাক পাতোঁ

উৎসৱবিলাক পাতোঁ আৰু সকলোৱে খেতিৰ দিনত খেতি পথাৰত লাগো আৰু নিজৰ গাঁওখন বেয়া পাওঁ বুলি ক'লে আৰু কি হ'ব আৰু গাঁওখন য'ত আমি জন্ম হৈছোঁ য'ত আমাৰ মা দেউতা আমাক ডাঙৰ দীঘল কৰিলে ইয়াত কোনো আমি অভাৱ অনুভৱ আজিলৈকে কৰি পোৱা নাই খেতি পথাৰো ভাল হয় শাক পাচলি যথেষ্ট আছে মাছ পুঠিও পাওঁ আমি গোটেইখন সকলোৱে আমি নিজৰ বাৰীত নিজে নিজৰ বস্তু উৎপাদন কৰি নিজে খাওঁ যেনেকৈ পায় মানুহবিলাকে বজাৰ সমাৰ বজাৰলৈ বস্তু নিয়াত যদি পায় মানুহবিলাকে কিনি কিনি নাখায় আৰু

কিনি কিনি মানে নেখায় কিন্তু আমি বিকী কৰোঁ মই এজন নিজে খেতিয়ক শাক পাচলি মই যথেষ্ট কৰোঁ গতিকে ইয়াত সিমান একো এটা আমি অভাৱ অনুভৱ কৰা নাই গৰু ম'হ ম'হ ছাগলী সকলো আমাৰ আছেই গতিকে মাটিবোৰ প্ৰায় সাৰুৱা ইয়াত তেনেকৈ যদিও জলসিঞ্চন ব্যৱস্থা তেনেকৈ নাই ইয়াত আমি নিজে আজিকালি ৰাস্তা পদূলিবোৰ ভাল হ'ল মানুহবোৰৰ প্ৰায় আৰ্থিক অৱস্থা ভাল গতিকে সকলো ঘৰে ঘৰে লাইন ইলেক্ট্ৰিক কাৰেণ্ট আছে অকল সেই মটৰ চটৰবোৰ সেইভাগে আমি সৰু সুৰা জলসিঞ্চন ব্যৱস্থাবোৰ কৰি লওঁ বাৰু কৰি লওঁ আৰু গাঁওখনৰ নিজে নিজৰ গাঁওখন বেয়া পোৱা বুলি ক'লে আৰু কি হ'ব আৰু গাঁওখন এখন মই মোৰ মতে এখন আদৰ্শমান গাঁও বুলিয়ে ভাবোঁ ইয়াত তেনে কোনো হাই কাজিয়া নহয় সকলোবিলাক আমি বিয়া সভা যিয়ে নহ'লে অয়োস্থানবিলাকত আমি সমূহীয়াভাৱেই কৰোঁ ইজনৰ বিপদ হ'লে ইজনে সিজনে আমি সহায় সহযোগ সকলোৱে আগবঢ়ায় ধৰি লওক টাউন নগৰত যেনেকুৱা তেনেকুৱা কৃত্রিম মৰমবোৰ গাঁৱত আমাৰ গাঁৱত দেখা নাই আজিলৈকে আমাৰ গাঁওবিলাক গাঁৱখন প্ৰায় ইয়াত জন্ম হৈ নিজকহে মই ধন্য মানিছোঁ আৰুনো কি ক'ম আৰু গাঁওখনৰ বিষয়ে